খেলৰ জৰিয়তে মানুহৰ স্বাস্থ্য ভাল থাকে খেলৰ জৰিয়তে মানুহৰ নানান ধৰণৰ বেমাৰৰপৰা মুক্তি পাব পাৰে গ্ৰামাঞ্চলত প্ৰচলিত কিছুমান খেল হৈছে এই ধৰক কাবাডী দৌৰ লুকা ভাকু ভলীবল বাস্কেটবল হকী ফুটবল টেবুল টেনিছ কেৰেম লুডু বেডমিণ্টন চিছ আদি সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আন কিছুমান পৰম্পৰাগত খেল হৈছে ম'হৰ যুঁজ কণীৰ যুঁজ বুলবুলি চৰাই যুঁজ ধূপ খেল ঘিলা খেল কুকুুৰাৰ যুঁজ মাত যুঁজ এইসমূহ খেলৰ জৰিয়তে বৰ্তমান প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে অতীতৰ সাংস্কৃতিক পৰিচয় বিষয়ে জানিব পাৰিছে